প্ৰাথমিক বিদ্যালয়লৈ যেতিয়া প্ৰথম গৈছিলোঁ তেতিয়া কিতাপৰ প্ৰতি এটা মোহ প্ৰথম দিনাৰপৰাই হৈছিল স্কুলৰ শিক্ষকে যিধৰণে শিক্ষা দান কৰিছিল সেইধৰণে আমি মই শিক্ষা গ্ৰহণ কৰিছিলোঁ চৰে অ চৰে আ হস্ৰ ই দীৰ্ঘ ঈ এনেকুৱা ধৰণৰ আখৰৰপৰা আৰম্ভ কৰি ক খ আকাৰ হস্ৰ ইকাৰ দীৰ্ঘ ঈকাৰ এনেকুৱা ধৰণৰ আখৰবোৰ আমি গ্ৰহণ কৰিছিলোঁ আৰু সেইবোৰ পৰিপাতিকৈ লিখিবলৈ যত্ন কৰিছিলোঁ আৰু প্ৰতিটো শব্দ প্ৰতিটো শব্দৰ অৰ্থ বুজিবলৈ চেষ্টা কৰিছিলোঁ গতিকে প্ৰাথমিক পৰ্যায়ৰপৰা যেতিয়া পঢ়িছিলোঁ তেতিয়া কিন্তু পঢ়াৰ প্ৰতি এটা বিৰাট মনোযোগেৰে পঢ়িছিলোঁ সেই পঢ়া পঢ়াৰ ভাৱ ভংগীৰে তেতিয়াই বুজিছিলোঁ যে কিয় পঢ়িব লাগে সৰুতে পঢ়ি এইটোৱে ভাবিছিলোঁ যে পঢ়ি আমি ডাঙৰ মই ডাঙৰ মানুহ হ'ম মই ডাঙৰ মানুহ হ'ম কেনেধৰণে ডাঙৰ মানুহ হ'ম প্ৰতিযোগিতাৰে নে কৰ্মৰে পাৰদৰ্শিতাৰে যোগ্যতা অনুসৰিয়ে পাৰদৰ্শিতা দেখুৱাম এই কথাটো কিন্তু সৰুৰপৰাই ভাবি লৈছিলোঁ

প্ৰাথমিক পৰ্যায়ৰ শিক্ষকসকলে যিধৰণে শিক্ষাদান কৰিছিল সেই শিক্ষা কিন্তু ভাবিবলগীয়া তেওঁলোকে আমাক পোহৰৰ বাট দেখুৱালে পোহৰৰ বাট দেখুওৱা কাৰণে আজি এই পৃথিৱীখন আন্ধাৰ পোহৰ বেয়া ভাল বেয়া আমি বিচাৰ মই বিচাৰ কৰিব পাৰিছোঁ মোৰ ফালৰপৰা মই কৈছোঁ এই বিচাৰ কৰিব পাৰিছোঁ গতিকে চাৰিওটা দিশ চালে দেখা দেখা যায় যে সৰুতে কি পঢ়িছিলোঁ বুলি ক'লে অসমীয়া বিভাগতে পঢ়িছিলোঁ অসমীয়া কিতাপেই গ্ৰহণ কৰিছিলোঁ অসমীয়া কিতাপেই পঢ়িছিলোঁ অসমীয়া উপন্যাস পঢ়িছিলোঁ অসমীয়া চুটিকল্প পঢ়িছিলোঁ গতিকে সেই পঢ়াবিলাকৰ প্ৰতি এনেকুৱা এটা ধাউতি হৈছিল সেই পঢ়াবিলাকৰ জ্ঞানেৰে আজি আজি বহুত দূৰলৈ পঢ়াৰ মানে এটা দিশ দেখুৱাই দিলে গতিকে পঢ়াৰ ক্ষেত্ৰত আমনিদায়ক বস্তুটো মোৰ নাছিল পঢ়ি খুব ভাল পাইছিলোঁ যিকোনো উপন্যাসখ এখন পঢ়িলে পঢ়ি শেষ নোহোৱালৈকে মই মানে বঢ়াৰ পৰা উঠিবলৈ টান পাইছিলোঁ গতিকে পঢ়াৰ ক্ষেত্ৰত মোৰ বহুত ৰাপ আছিল পঢ়াৰ প্ৰতি মই বহুত মনোযোগ দিছিলোঁ মই তেতিয়া মই পঢ়োঁতে ভাবিছিলোঁ যে পৃথিৱীত আৰু বেলেগ কাম নাই মোৰ পঢ়িবহে লাগে পঢ়াৰ বাদে মই বেলেগকো চিনি নোপাইছিলোঁ পঢ়িব লাগে কিন্তু পঢ়াৰ দিশেৰে মানে নিজৰ যিখিনি কৰ্ম যিখিনি কাম কৰিব লাগে সেইখিনিও কৰি গৈছিলোঁ গতিকে বিশেষ অসুবিধা পোৱা নাছিলোঁ আৰু মানে সৰুকালৰ বুলি ক'লে মানে সৰুকালৰপৰাই আমি যেতিয়া পঢ়াৰ প্ৰতিযোগিতা কৰিছিলোঁ সদায় প্ৰতিযোগিতা কৰিছিলোঁ পঢ়াৰ ক্ষেত্ৰত সদায় প্ৰতিযোগিতা কৰিছিলোঁ কেনেকৈ কৰিছিলোঁ যে মোৰ আগৰ গৰাকীয়ে যদি দুই নম্বৰ মোতকৈ বেছি পায় মই সদায় মানে মনে মনে ভাবিছিলোঁ মোতকৈ কিয় পাব গতিকে মই সেই মনোভাৱটো লৈ কি কৰিছিলোঁ সদায় প্ৰাথমিক পৰ্যায়ৰপৰা প্ৰথম প্ৰথম বিভাগতেই পাছ কৰি গৈছিলোঁ প্ৰথম বিভাগত পাছ কৰিবলৈ সদায় চেষ্টাই কৰি গৈছিলোঁ গতিকে সেই দিশে চাবলৈ গ'লে কয় প্ৰতিযোগিতাটো মোৰ এই প্ৰতিযোগিতাই মোক কিন্তু বহুত দূৰলৈ লৈ গ'ল আৰু সেই প্ৰতিযোগিতাৰ সেই প্ৰতিযোগিতাই মোক আগুৱাই নিয়াৰ লগতে মোৰ বান্ধৱী সকলকো আগুৱাই লৈ গৈছে বুলি মই ভাবোঁ গতিকে সৰুতে যিখিনি পঢ়িলোঁ সেই পঢ়াখিনি কিন্তু আজি পৰ্যন্ত মনত আছে আৰু সেই পঢ়াবিলাকৰদ্বাৰাই সেই চৰে অ চৰে আ 'ক' 'খ'খিনি আজিলৈকে আমি গ্ৰহণ কৰি আছোঁ কিন্তু সেই শব্দবিলাকৰ তাৰণাত কি হৈছে বৰ্তমানত কিছুমান শব্দ ডাঙৰ ডাঙৰ শব্দ পাইছোঁ কিন্তু সেই শব্দবিলাকৰ অৰ্থ আমি বুজি পোৱাকৈ পাইছোঁ সৰুতে যেনেকৈ সৰু শব্দবিলাকৰ অৰ্থ বুজিব চেষ্টা কৰিছিলোঁ ডাঙৰ হৈ ডাঙৰ শব্দ পোৱা যিখিনি শব্দ সেইখিনি মানে জানিবলৈ আমি চেষ্টা কৰিছোঁ আৰু সেই পঢ়াৰ মাজতে আমি পঢ়াৰ যোগেদি আমি নিজক বচাবলৈ আমি চেষ্টা কৰি আছোঁ গতিকে পঢ়াৰ ক্ষেত্ৰত বিশেষ অসুবিধা হোৱা নাছিল আৰু মানে অসুবিধা পোৱা নাছিলোঁ পাৰো মানে পঢ়িছিলোঁ পাৰো মানে লিখিছিলোঁ মই পঢ়াতকৈ লিখাটো বেছি গুৰুত্ব দিছিলোঁ আৰু যেতিয়া লিখোঁ তেতিয়াই কিন্তু পঢ়োঁ আৰু মই মনে মনে কেতিয়াও পঢ়া নাছিলোঁ মই সদায় চিঞৰি পঢ়িছিলোঁ গতিকে মোৰ পঢ়াৰ ক্ষেত্ৰত বিশেষ অসুবিধা একো হোৱা নাছিল গতিকে ঘৰত কি কি কিতাপ আছে বুলি ক'লে মোৰতো বহুত কিতাপ আছে উপন্যাস আছে প্ৰবন্ধ আছে আলোচনী আছে পেপাৰ পঢ়োঁ গতিকে মই সেইখিনি গোটেইবোৰ গোটাই লৈছিলোঁ আৰু মই বিশেষকৈ কিবা বুক ফেয়াৰ হ'লে মই কিতাপ কিনোঁ বিহু আহিলে যেনেকৈ মানুহে কাপোৰ কানি কিনে মই কিন্তু কিতাপৰ বজাৰত গ'লে মই কিতাপহে কিনোঁ আৰু যিকোনো সময়ত মই কিতাপ কিনিয়ে থাকোঁ গতিকে মোৰ পঢ়াৰ প্ৰতি মোৰ ৰাপ আছে বৰ এতিয়াও মই আৰু মই বহুত পঢ়িম বুলি মই এতিয়াও মানে পঢ়িয়ে থাকোঁ আৰু পঢ়ি থাকিম তাৰমানে